অসমীয়া ভাষাটো এটা স্বতন্ত্ৰ ভাষা কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজী ভাষাৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈ আছে ঠিক সেইদৰে বিভিন্ন ভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে কিন্তু ইয়াত সংস্কৃত আৰু ইংৰাজী ভাষাৰ প্ৰভাৱটো বেছি অৱশ্যে সংস্কৃতৰ প্ৰভাৱ অতি পুৰণি যদিও ইংৰাজীৰ প্ৰভাৱ বৰ বেছি পুৰণি নহয় কিন্তু এই ইংৰাজী ভাষাটোৱে অসমীয়া ভাষাটোক বিশেষভাৱে গ্ৰাস কৰি আহিবলৈ ধৰিছে বুলি আমি ক'ব পাৰোঁ প্ৰথম কথা হৈছে যে অসমীয়া ভাষা সংস্কৃত ভাষাৰ বহুখিনি দেখিবলৈ পোৱা যায় সংস্কৃতৰ পৰাও অসমীয়ালৈ বহুতখিনি পৰিৱৰ্তন হৈছে এতিয়া আমি উদাহৰণস্বৰূপে যদি চাবলৈ যাওঁ সূৰ্য সূৰুজ বেলি তেনেদৰে কওঁ ঠিক সেইজনে সেইদৰে ধৰ্ম কৰ্ম কুৰ্ম এইবোৰ মানে আমি সংস্কৃতৰে শব্দ অসমীয়াতো আমি ব্যৱহাৰ কৰি আছো আৰু বহু ক্ষেত্ৰত যিহেতু অসমীয়া ভাষাৰ ব্যাকৰণ সংস্কৃত ব্যাকৰণৰ দ্বাৰাই প্ৰভাৱিত তেনেস্থলত আমি অসমীয়া ভাষাত সংস্কৃতৰ প্ৰভাৱ কেতিয়াও নুই কৰিব নোৱাৰোঁ আৰু ইয়াৰ প্ৰাধান্যই ইয়াত থাকিবই কিন্তু ইংৰাজী ভাষাটোৰ প্ৰভাৱ আমি বিশেষভাৱে দেখিবলৈ পাওঁ বৰ্তমান সময়ত যিহেতু এটা গোলকীয় পৃথিৱীখনত সকলোৱে এখন সৰু পৃথিৱী পাইছে গোলকীয় গাঁৱলৈ পৰিৱৰ্তন হৈছে আৰু তেনেস্থলত বৰ্তমান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱো দ্ৰুতগতিত দেখিবলৈ পোৱা যায় সেয়েহে সকলো প্ৰযুক্তিৰ মাধ্যমৰ দ্বাৰা বৰ্তমান লোকসকল সংযোগ হৈ আছে এই প্ৰযুক্তিৰ দ্বাৰাই মানুহবোৰে যিহেতু এই প্ৰযুক্তি মূলতঃ ইংৰাজী ভাষাৰ দ্বাৰাই পৰিচালিত হৈ থাকে গতিকে এই প্ৰযুক্তিৰ লগত জড়িত হোৱাৰ লগতে বিভিন্ন ধৰণৰ চিনেমা বা বিভিন্ন ধৰণৰ কিতাপ তদুপৰি এই প্ৰযুক্তিৰ মাধ্যম যেনে ফেচবুক ইউটিউব গুগল ঠিক সেইদৰে বিভিন্ন ধৰণৰ ৱেবচাইট এইবোৰৰ দ্বাৰাও আমি বহুতখিনি ভাৰাক্ৰান্ত আৰু সেইবোৰত আমি বিদেশৰ বা ইংৰাজী ভাষাৰ বিভিন্ন লোকসকলৰ কথোপকথন শুনি বা তেওঁলোকৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি অসমীয়া ভাষাটো সেই ইংৰাজী ভাষাটোৰ কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ যাওঁ তদুপৰি বৰ্তমান সময়ত ইংৰাজী ভাষা জনাতো এটা সন্মানৰ বিষয় বুলি ভাবি লয় অৱশ্যে এটা সন্মানৰ বিষয় কিন্তু সেয়া অসমীয়া ভাষাৰ ওপৰত কেতিয়াও প্ৰভাৱিত হ'ব নালাগে আৰু তেনেস্থলত বহু লোকে ভাষাটোৰ উচ্চ মানদণ্ডৰ বুলি ভাবি অসমীয়া ভাষাৰ মাজে মাজেই কিছুমান ইংৰাজী শব্দৰ ব্যৱহাৰ কৰি নিজৰ মান বঢ়াব বিচাৰে গতিকে তেনে ধৰণেও বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আৰু যিহেতু ইমানেই দ্ৰুতগতিত প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছে গতিকে শব্দৰ যিটো ভাষাৰ যিটো পৰিৱৰ্তন বা ভাষাৰ অনুবাদটো যিটো পাৰিভাষিক ভাষাৰ যিটো গতি সেইটো কোনো ধৰণৰ পৰিৱৰ্তন হ'বই নাপায় এতিয়া ফেচবুক উদাহৰণস্বৰূপে ফেচবুক শব্দটো ইমানেই দ্ৰুতগতিত আমাৰ মাজলৈ আহিল যে তাৰ অসমীয়া শব্দ বিচৰাৰ কাৰো আহৰি নাথাকিল ইউটিউব ঠিক সেইদৰে তেনেদৰে বহুতৰ কথা ক'ব পাৰি কিন্তু লাহে লাহে অসমীয়া ভাষাটো ই গ্ৰাস কৰি আহিছে বুলি ক'ব পাৰি অসমীয়া ভাষাটোৰ এটা নিজস্ব ভাষা গতিকে অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা প্ৰতিজন অসমীয়াৰ আছে এয়া দায়িত্বৰ লগতে কৰ্তব্য আৰু ইয়াক গুৰুত্ব দিয়াতো সকলোৰে বিশেষভাৱে মনোযোগ দিবই লাগে আৰু লাহে লাহে ইংৰাজী ভাষাটোৰ প্ৰভাৱ আমি বিশেষভাৱে দেখিবলৈ পাইছোঁ আৰু ইংৰাজীয়ে বহু ইংৰাজী ভাষাটোৰ দ্বাৰা বহু ক্ষেত্ৰত ভাৰাক্ৰান্ত হৈ থকা দেখিবলৈ পোৱা যায়